বয়স বাঢ়ি অহা গৰু ম'হৰ উৎপাদনশীলতা যেতিয়া কমি আহে সিহঁতৰ পৰা আমি কোনো সুবিধা নাপাওঁ বা গৰুৰ পৰা আমি গৰুৱা ম'হৰ পৰা গাখীৰ নাপাওঁ সেইকাৰণে বয়স বাঢ়ি আহিলে উপযুক্ত দাম পালে সেই গৰু ম'হক আমি বেপাৰীক বিক্ৰী কৰি দিওঁ